অঁ অঁ হয় হয় অঁ আশাকৰ্মী অঁ অঁ কওক ডেলিভাৰী অনা নাই এতিয়ালৈকে ডেলিভাৰী আছে বাৰু আৰু গাঁৱতে কিবা এটা হেৰি পাতিব লাগিছিলে কেম্প এটা

অঁ মই অঁ ডেলিভাৰী মহিলা বাৰু এতিয়া তেনেকৈ হ'বলগীয়া হৈ থকা নাই আছে আৰু টাইম অঁ অঁ অঁ অঁ

অঁ অঁ অঁ সিহঁতক অঁ সিহঁতক কেইগৰাকী মই লৈ আনিব লাগিব লৈ আনিলে তেতিয়া সিহঁতক ভালকৈ ধৰণে বুজাই দিব লাগিব আৰু কি খাব লাগিব কি খাব নালাগিব অঁ কেঁচা শাক পাচলি খাব লাগিব অঁ প্ৰ'টিনযুক্ত ভিটামিন কি কি খাব লাগিব অঁ অঁ অঁ অঁ

নিব লাগিব আপুনি কিমান অঁ কেম্পটো কোন তাৰিখে পতা হয় ভালকৈ আলোচনাটো কৰিব লাগিব গাঁৱতে অঁ প্ৰতিমাহৰ ষোল্ল তাৰিখে ন অঁ অঁ পি এইচ চিলৈ নিব দিব অঁ অঁ মই যাম ঘৰে ঘৰে গৈ খবৰটো দিমগৈ আছে বাৰু ইয়াৰ আমাৰ কেইবাগৰাকীও আছে অঁ মেডিকেললৈ এণ্ট্ৰি কৰাবগৈ লাগিব ন কাৰ অঁ আকৌ কাৰ্ড বনা কাৰ্ড বনাব লাগিব নহয় হ'বলা অঁ দুগৰাকীমানৰ দুগৰাকীমানৰ কাৰ্ড বনোৱা হ'ল আৰু দুগৰাকীমানৰহে কাৰ্ড বনোৱা নাই হোৱা সেইকেইগৰাকী নিব লাগিব আৰু কাৰ্ড বনাবৰ কাৰণে অঁ অঁ অঁ খবৰটো মই দিম বাৰু অঁ পি এইচ চিত অঁ অঁ অঁ অঁ হ'ব অঁ আপুনি আপুনি কৈ দিব অঁ